হেল্ল' এইটো ইণ্ডিগ' এয়াৰ লাইন হয় ন

হয় মোৰ নামতো নৱজ্যোতি গগৈ হয় মই টিকট বুক কৰিছিলোঁ মোৰ ডেচ্টিনেশ্যন আছিলে আপোনাৰ নিউয়ৰ্কৰপৰা লচ এঞ্জেলচলৈ হয় ৰাতিপুৱা আছিলে অ' মই জানিব বিচাৰিছিলোঁ যে মানে আপোনাৰ বতৰটো ঠিকে আছে নে নে কিবা আপোনাৰ বৰষুণ দি আছে যে মানে কিবা প্ৰ'ব্লেম হ'ব নেকি সেইটো জানিব বিচাৰিছিলোঁ

আপুনি মোক জনাওঁকচোন মই অকণমান হ'ল্ড কৰিছোঁ বাৰু হয় ঠিকেই আছে ন হয় মই আপোনাৰ হোমটাউন হ'ল আপোনাৰ গোলাঘাটৰ হয় মই

ঠিক আছে তেতিয়া কাইলৈ ৰাতিপুৱা লগ পাম হয় ঠিক গুড নাইট